অঁ হেল্ল' ঋণা হয়নে অঁ কি কৰিছ ঘৰ ঘৰতে আছ'নে অ' আজি স্কুল নাহিলি দে অ' এই ছেৰে তোলৈ ফোন কৰিবলৈ কৈছিলে মই কথা কেইটামান কওঁ ভালকৈ শুনি ল আমাৰ স্কুলৰ পৰা এই সাধনী কলাক্ষেত্ৰলৈ মানে টিম এটা যাব স্কুলৰ ল'ৰা ছোৱালীবিলাক যাব ছাৰ বাইদেউসকলেও যাব অহা সপ্তাহতে যাব ডেটটো ফিক্স নাই কৰা গাড়ীৰ লগত কথা পাতি পেলাই ডেটটো ফিক্স কৰিব মানে খালি ছাৰে কৈছে আমাৰ জুনিয়ৰ কেইজনমানৰ আৰু ৰূপম চুপম আছে ময়ো আছোঁ তোৰ নামটো ভৰাই দিবলৈ কৈছে মানে আমাৰ কেইটাকে লিডটো ল'ব অঁ আমাক কেইটাকে লিডটো ল'বলৈ কৈছে আমিকেইটাই মানে জুনিয়ৰখিনিকো লগত লৈ পেলাই তালৈ যাম আৰু অলপ তাৰ মানে স্মৃতি শোধবিলাক চাম আৰু তাৰ পৰিৱেশটো ল'ৰা ছোৱালীবিলাকক আমাত সৰু সৰু ভাইটি ভণ্টিসকলক দেখুৱাবও লাগিব মানে ধৰি লোৱা এটা ভাল শিক্ষামূলক ভ্ৰমণ হ'ব খালি বস্তুটো অকণমান তাৰ বিষয়ে আহি তাৰ পৰা অহা পিছত হয়তো দুই এখন আমি ৰচ এখনমান ৰচনাও লিখিব লাগিব আমাৰ ভ্ৰমণটো কেনেকুৱা হ'ল কি কথা তই আকৌ ৰচনা চচনা লিখাত অলপ ভালেইতো সেইকাৰণে তোক আগতীয়াকৈ জনাই লৈছোঁ তই গ'লেহে ভাল হ'ব যাব লাগিব যাব লাগিব আৰু আৰু সেই ন আৰু সেই তহঁতৰ ঘৰৰ ওচৰত আৰু এটা লগৰ আছিলে নহয় তাৰ নামটো কি আছিলে জানো সিও আজি স্কুল নগ'লে তাকো ক'বি কথাষাৰ আমি যে গোটেইখিনি যাব লাগিব অঁ গোটেই কথাবিলাক ক'বি আৰু আমাৰ ছাৰলৈ তোৰ পাৰিলে ফোন এটা কৰিবলৈ কৈছে আৰু কাইলৈ স্কুল একদম চিয়'ৰ যাবলৈ কৈছে তেতিয়াহে আমি বোলে এই গোটেই প্লেনিংখিনি কৰা হ'ব কিমান কিমান গাড়ী ভাড়া লাগিব আৰু কি উপায় কৰি পেলাই এনেকৈ যোৱা হ'ব এনেকুৱা কিছুমান কথাবিলাক পাতিব আৰু অ' ঠিক আছে হ'ব তেনেহ'লে ওলাবি কাইলৈ